মানুহৰ জীৱনটো সঁচাকৈ বৰ অনুপম জীৱনটো উপভোগ কৰিবলৈ মানুহক লাগে কিছু ধৈৰ্য্য় আৰু সাহস জীৱনটো সুন্দৰকৈ যাপন কৰিবলৈও মানুহক কিছু প্ৰেৰণা লাগে আচলতে মানুহৰ জীৱনত থকা সুখ আৰু দুখৰ সৈতে সহবাস কৰি থাকিব পৰাটোহে মানুহৰ প্ৰকৃত সফলতা এই ক্ষেত্ৰত মোক কিতাপে বহু পৰিমাণে সহায় কৰিছে সেয়েহে মোৰ জীৱনত আটাইতকৈ বেছি মূল্যৱান বস্তু বুলি ক'লে মই কিতাপকেই ক'ম